মোৰ ভণ্টি বাইদেউ জীয়াৰী বান্ধৱীয়ে মই এম এ লৈকে পঢ়াটো বিচাৰো কিয়নো আজিকালি যিবোৰ মানে শিক্ষাগত অৰ্হতাটো যিমানে হওক যিমান বেছি পাৰি সিমনা যিমান বেছি হয় সিমান লাগে মানে যিমান পাৰি মানুহৰ শিক্ষাগত অৰ্হতাটো নাথাকিলে মানুহে আপোনাৰ সমাজত যিবোৰ প্ৰচলিত অন্ধবিশ্বাস কু সংস্কাৰ বাল্যবিবাহ আদি যিমানবোৰ যত যিমান মানে হেৰি আছে এইবিলাক কু সংস্কাৰ আছে এইবোৰৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতা নাথাকিলে মানুহে বহুতো মানে বাধাৰ সন্মুখীন হ'বলগীয়া হয় শিক্ষাগত অৰ্হতাটো মানে এনেকুৱা এটা বস্তু যিটো নাথাকিলে সমাজত যদি এটা বেয়া বস্তু হৈ থাকে সেই বিষয়ে মানে কাণ দিয়া নহয় মানে বাল্য বিবাহ যেনেকুৱা এটা বস্তু ছোৱালীসকলৰ ক্ষেত্ৰত বাল্য বিবাহ আপোনাৰ বাৰ বছৰ তেৰ বছৰ বয়সতে ছোৱালী এজনী বেলেগ এখন ঘৰলৈ উলিয়াই দিয়া হয় সেই হিচাপত আপোনাৰ বাল্য বিবাহৰ ক্ষেত্ৰত এতিয়াতো আপোনাৰ শিক্ষাগত অৰ্হতা নথকাৰ বাবেই বাল্য বিবাহৰ নিচিনা এটা কু সংস্কাৰ প্ৰচলিত হৈ আছে সমাজত গতিকে এইবোৰ না নাইকীয়া কৰিবলৈ হ'লে শিক্ষাগত অৰ্হতাটো যিমান হয় সিমানখিনি লাগিবই মানে মিনিমাম আপোনাৰ টেন পাছতো লাগেই তেতিয়া আপোনাৰ এইবোৰ নহয় বাল্য বিবাহ হওক যি হওক অন্ধ বিশ্বাসবোৰ সেইবোৰৰ বিষয়ে কাণ দিব পৰা যায় গতিকে শিক্ষাগত অৰ্হতাটো যিমান পাৰি সিমানেই লাগে আছলতে এম এ লৈকে লাগেই মোৰ হিচাপত আৰু ছোৱালী শিক্ষাৰ ক্ষেত্ৰত মানে কি হয় বাল্য বিবাহ এতিয়া মই যেনেকৈ ক'লো বাল্য বিবাহৰ ক্ষেত্ৰত বাল্য বিবাহ আপোনাৰ ছোৱালীবোৰে ঘৰৰ কাম বন আদি আপোনাৰ বাল্য বিবাহ এইবোৰৰ খে বাবে মানে শিক্ষাৰ ক্ষেত্ৰত বহুত বিফল হ'বলগীয়া হয় শিক্ষা ভালকৈ অ অৰ্জন কৰিব নোৱাৰে শিক্ষাৰ মাক বাপেকে আপোনাৰ কামত লগাই দিয়ে তেনেকুৱা হয় আৰু এইখিনিয়েই